অ' হেল্ল' অ' হয় দিয়ক অ' অ' অ' দাদা আজিতো বিৰিয়ানীটো শেষ হ'ল আপুনি কি বিৰিয়ানী খাব ইচ্ছা কৰিছে অ' চিকেন বিৰিয়ানী এক্স এক্সট্ৰিমলি ছ'ৰি দাদা আজিতো বিৰয়ানীটো শেষ হ'ল ত' আপোনাৰ বেলেগ আছে চিকেন ৰ'ল আছে চিকেন ম'ম' আছে আপুনি এইটো খাব পাৰে এইটো বহুত টেষ্টি হয় হাফ হাফ আপোনাৰ ফিফটি ৰুপিছ ফুলটো আপোনাৰ হাণ্ড্ৰেদ ৰুপিছ চিকেন ৰ'ল এইট্টি ৰুপিছ এগ ৰ'লটো আপোনাৰ ফৰ্টি ফৰ্টি ফৰ্টি অ' ভেজত চিকেন ভেজ আছে চাওমিন আছে চিকে চিকেন নহয় ভেজ চাওমিন আছে আপোনাৰ আৰু চিকেন খায় যদি চিকেনটোও দিব পাৰি হা পৰঠা হ'ব দাদা আৰু দাদা কি দিম হা হ'ব দাদা আ আপোনাৰ পৰঠাত থাৰ্টি আৰু এইফালে চিকেন চিক্সটি ত' নাইণ্টি হ'ব দাদা নাইণ্টি নাইণ্টি ঠিক আছে দাদা চিকেন ৰ'ল দুটা আৰু পৰঠা আপোনাৰ এখন পৰঠা এখন চিকেন ৰ'ল দুটা আৰু চিকেন সেই গ্ৰেভি আচ্ছা পৰঠা দুখন চিকেন গ্ৰেভি দুটা গ্ৰেভি এটা দিম চিকেন ৰ'ল দুটা ঠিক আছে আপোনাৰ হ'ব এতিয়া চিকেন ৰ'ল দুটা এইট্টি এইট্টি এইট্টি ওৱান ছিক্সটি ওৱান ছিক্সটি ঠিক আছে দাদা হ'ব দিয়ক হা হানড্ৰেদ হৈ গ'ল ঠিক আছে দাদা